হেল্ল' এই অঁ তুমি অ' আছে বাৰু লৈ যাব পাৰ হা এই মই কি কি মানে আৰু এইবোৰ জিকা কচু বিলাতী লোকেল এনেকুৱা বিকি থাকোঁ আৰু এই কচুটো বহুত দাম আছে এতিয়া কেজি আশী টকা সত্তৰ টকা এনেকুৱা চলি আছে লোকেল অঁ অঁ লোকেল লোকেল একদম লোকেল আমাৰ একদম ভাল চব্জি আৰু এই ভাতকেৰেলা গছেই মৰিবলৈ হ'ল নহয় জানো দুই চাৰি কেজি তেনেকুৱা নাই এক পোৱামান ওলাব নেকি অঁ ভেন্দী এই ভেন্দী বহুত দাম হ'ল এতিয়া গছ মৰিবলে হ'লগৈ যে ভেন্দী বহুত দাম এইয়া মই দোকান নি চলাই আছোঁ চলাই লৈ এতিয়া মানে কি কৰিবা আনি অঁ শাক পাচলি দামো বহুত এতিয়া গোলাঘাটত পাবলেই নাই অঁ লোকেল লোকেল এই জলকীয়া এই পাবা আৰু আধা কেজিমান বহুত বহুত বহুত এতিয়া এশ টকা কেজি বোলে এই পাবলৈ নাই পাবলৈ নাই এতিয়া মইও সেই তেনেকেই চলি আছোঁ আৰু

অঁ হ'ব হ'ব